এখন মুখা নিৰ্মাণ কৰোঁতে বহুতখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে কাৰণ আগতে মুখা শিল্পত যিখিনি ৰং ব্যৱহাৰ কৰিছিল সেইখিনি হেঙুল হাইতাল আৰু কম কুমাৰ মাটি যিখিনি ব্যৱহাৰ কৰিছিল সেইখিনি খুব সহজতে পাইছিল কিন্তু এতিয়া লাহে লাহে যিমানে দিন গৈ আছে সিমানে সেই কুমাৰ মাটি পাবলৈ টান হৈ আহিছে আৰু কুমাৰ মাটিৰ যিটো দাম সেইটো দামত কিনিবলৈ বহুত অসুবিধা হৈছে কাৰণ পাবলেই নাই বস্তুটো আৰু হেঙুল হাইতাল আজিকালি আমি ব্যৱহাৰ ব্যৱহাৰৰ সলনি আমি কিছুমান বজাৰত পোৱা কিছুমান ৰং আমি ব্যৱহাৰ কৰোঁ সেইখিনিতো বহুত যথেষ্টখিনি দাম পৰে তাৰোপৰি এখন মুখা প্ৰস্তুত কৰোঁতে যি প্ৰস্তুত কৰোঁতে কম কমেও এখন মুখাত চাইজটো চাই মানে এখন মুখাত কেতিয়াবা এমাহো লাগি যায় কেতিয়াবা দুমাহো লাগি যায় বা সৰু মুখা হ'লে কেতিয়াবা পোন্ধৰ দিন এসপ্তাহ তেনেকুৱা সময় লাগি যায় যথেষ্ট খাটনি থাকে এখন মুখাত আৰু যেতিয়া এখন মুখা আমি প্ৰস্তুত কৰি থাকোঁ সেই মুখাখন প্ৰস্তুত কৰি থাকোঁতে সম্পূৰ্ণ হওঁতে আমাৰ পটককৈ হৈ নাযায় কাৰণ ষ্টেপ বাই ষ্টেপ কিছুমান পদ্ধতি থাকে কাৰণ সেই মুখাখন আমি প্ৰথম বনালোঁ বনোৱাৰ পিছত তাত গোবৰ মাটি লগালোঁ আকৌ সেইটো শুকোৱাব লাগিব শুকুৱাৰ উপৰি আকৌ দুদিন ৰ'লোঁ তাৰ পাছতহে আমি আকৌ নেক্সট যিটো ষ্টেপ সেইটো আমি দিব পৰা যায় তাত তেতিয়া বহুত দিন কেতিয়াবা কিছুমান মুখাত এমাহো লাগি যায় আৰু সেই মুখাখন যেতিয়া আমাৰ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ যায় খাটনি কৰি যেতিয়া আমি এমাহ দুমাহৰ ভিতৰত আমি মুখাখিনি প্ৰস্তুত কৰোঁ আৰু সেই মুখাখিনি যেতিয়া মানুহক আমি দিবলৈ যাওঁ তেতিয়া সেই তাৰ যিটো মাননি সেইটো আমি বিচৰা মতে যেতিয়া মানুহৰপৰা নাপাওঁ তেতিয়া বহুত বেয়া লাগে বা আমাৰ তেতিয়া বহুত মানে দুখ লাগে কাৰণ সেই খাটনিটো চাই পেলাই মানুহে সেই দামটো দিবলৈ নিবিচাৰে তেতিয়াতো আমাৰ বহুতখিনি মানে দুখ লাগে কাৰণ সেই মুখাখনত আমি এমাহ দুমাহে যিখিনি ৰাতি টোপনি খতি কৰিও আমি কিছুমান কাম আমি কৰিবলগীয়া হয় তাৰ মাননিটো যেতিয়া মানুহে দিবলৈয়ে নিবিচাৰে তেতিয়া আমাৰ সেই কামটোৰ প্ৰতি আমাৰ প্ৰত্যাহ্বান আহি যায় তেনেকুৱা ধৰণৰ বহুত আছে এতিয়া মই কৃষ্ণৰ মুখাখনৰ কথাতে কওঁ এখন কৃষ্ণৰ মুখা যেতিয়া আমি প্ৰস্তুত কৰোঁ তাত আমি সকলোফালৰপৰা আমি চাবলগীয়া হয় কাৰণ কৃষ্ণ মুখাখন আমি যেনেকৈ তেনেকৈ বনাই দিব নোৱাৰোঁ প্ৰত্যেকটো ছাইডৰপৰাই মুখাখন পাৰ্ফেক্ট হৈছেনে নাই সেইটো আমি চাব লাগিব তেওঁ মুখা কৃষ্ণৰ মুখা বুলি ক'লে হাঁহিটোৰপৰা আদি কৰি কালাৰৰপৰা আদি কৰি গোটেইখিনি তাত সামৰ খাই থাকে যে ভাল হৈছেনে নাই সেইটো আমি বহুত বেছি খাটনি কৰিবলগীয়া হয় মুখাখনত আৰু সেই মুখাখনত যেতিয়া মানুহে চাই পেলাই সেই দামটো আমাক নিদিয়ে তেতিয়া আমাৰ বহুত বেয়া লাগে মানে আৰু তাৰ যিখিনি মুখাত যিখিনি আমি ব্যৱহাৰ কৰোঁ বাঁহ বাঁহৰ ক্ষেত্ৰতো ক'বই নালাগে কাঠি কামি কৰোঁতে কিমান আমাৰ কষ্ট হয় কেতিয়াবা আমাৰ মাইকী মানুহ হিচাপে আমাৰ হাতো কেতিয়াবা কাট খাই যায় মানে কাঠি কাঠি কামি কৰোঁতে হাত এডাল কাঠি কৰোঁতে প্ৰথমতেতো বহুত টাইম লাগে সেইখিনি শিকি মেলি যেতিয়া কৰোঁ যেতিয়া আমাৰ স্পীড আহে হাতত তেতিয়া আমাৰ তো আহি যায় বাৰু কিন্তু কাঠি কামি কামি কৰোঁতে সেইখিনি সময়ো বহুত মানে প্ৰত্যাহ্বানমূলক হাত কাটি হাতত কাপোৰ মাৰি আমি কাম কৰিবলগীয়া হয় কাৰণ আমাৰ মাইকী মানুহৰ কাৰণেেতো যথেষ্ট চেলেঞ্জ হয় মানে সেইখিনিয়ে এখন বাঁহৰ মুুখা দেখিবলৈ সহজ আঁতৰপৰা চাই পেলাই ক'বলৈ কিন্তু সেইখিনিৰ ভিতৰত কিমান কষ্ট লুকাই থাকে আমি বনোৱা মানুহখিনিয়হে বুজি পাওঁ কাৰণ কাঠি কামি কৰাৰপৰা তাত গোবৰ মাটি লগোৱাৰপৰা অকল এটা দুটা ষ্টেপ নহয় তাত কমেও ছটা সাতটামান ষ্টেপ থাকে তাৰ পাছতহে মুখা এখন হৈ যায় সম্পূৰ্ণৰূপে প্ৰস্তুত হয়গৈ মানে আৰু তাত এটা ষ্টেপ আছে আপোনাৰ কাপোৰ লগোৱা কাপোৰ লগাওতেতো এইটো এটা ডাঙৰ হেৰি মানে ডাঙৰ মুখা একেবাৰে সম্পূৰ্ণ ডাঙৰ যেতিয়া এখন মুখা বনোৱা হয় একেবাৰে সৰু যিখন মুখা বনোৱা হয় সেই মাজৰ বাৰু মেডিয়াম চাইজৰবিলাকত কথাই নাই কিন্তু ডাঙৰ আৰু সৰু যিবিলাক মুখা তাত কাপোৰ লগাওঁতে সেইটো এটা বহুত কষ্টকৰ সেইটো কৰাখিনিহে বুজি পায় কেনেকুৱা কষ্ট হয় মানে তাত সেইখিনিয়ে আৰু আৰু সেই কষ্টখিনি চাই পেলাই মানুহে আমাক তাৰ মাননিটো দিলে আমাৰো ভাল লাগে তাৰ যিখিনি কষ্ট কিছুমানে বুজি পায় তাৰ মূল্য বুজাখিনিয়ে কিন্তু কিছুমানে বুজি নাপায় ওপৰতে কিছুমানে হয় বুলি ভাবে কিন্তু সেইটো নহয় আচলতে